হেল্ল' অঁ এইয়া হেৰি ভাত বনাইছোঁ কি কৰিছে অঁ অঁ অঁ অঁ অঁ আমাৰো একেই অৱস্থা একেই একেই আমাৰো এয়া হেৰি গোটেই বাহিৰটো পানী চোতাললৈকে পানীয়ে হৈ আছে অঁ এই শাক পাচলি কেইটামান ৰুইছিলোঁ সেয়াও পানীৰ তলতে সোমাই আছে অঁ অঁ অঁ অঁ হেৰি একেই হৈছে অঁ আমাৰো একেই হৈছে এতিয়া হাঁহ চাহ থাকিবলৈও জেগা নাইকিয়া হৈছে অঁ হেৰি অঁ অঁ পানী তলত সোমাই আছে আৰু অঁ অঁ অঁ একেই অৱস্থাই হৈছে নেপামেই আৰু অঁ তেনেকৈ ধান নাপামেই এইবাৰ চব পানীৰ তলতে সোমাই আছে

অঁ দাবলৈও বেয়া হ'ব অঁ আমাৰ এতিয়া এই হাঁ অঁ অঁ এই আমাৰো এতিয়া এই ক'ৰবাত ক'ৰবাতহে অকণমান হেৰি হৈ আছে ভাল হৈ আছে কিছুমানবোৰ পানীৰ তলতে সোমাই আছে সেইয়া ছাগৈ মৰিবই আৰু অঁ অঁ একেই হৈছে এতিয়া আমাৰো এইয়া ওলাবই নোৱাৰোঁ যাবলৈ কৰিবলৈও অলপ দিগদাৰ হৈছে অঁ হ'ব তেতিয়া দিয়ক অঁ